হয় তো অ মই মানে কথা এটা সুধিব খুজিছিলোঁ অ এই তামোল গছ লগাম বুলি ভাবিছোঁ তামোলৰ কেনেকৈ কি কৰে কৰিব লাগে বাৰু কেনেকৈ লগাব লাগে অ হয় অ অ অ

অ অ হয় অ হয় অ অ

অ অ অ তাৰমানে তামোলত সাৰ চাৰ দিব লাগিব নেকি বাৰু

অ অ হয় অ অ ঠিক আছে বাৰু